ধৰ্মই আমাৰ বিশেষকৈ বহুত জ্ঞান দিয়ে ধৰ্ম আমাৰ সকলোৰ কাৰণে ধৰ্ম লোৱাত উপযুক্ত বস্তু বুলি আমি মই ভাবোঁ ধৰ্মই আমাক মানে সুস্বাস্থ্যৰ বিষয় যত্ন স্বাস্থ্যৰ বিষয়ে কথা কয় আৰু শাৰীৰিক বিষয়েও বহুত কিছু কথা কোৱা হয় ধৰ্ম সকলোৱে ধৰ্ম মানি চলিব লাগে ভগৱানক বিশ্বাস কৰি থাকিব লাগে ভগৱান আমাৰ মানে সকলোৰে বিশ্বাসযোগ্য বুলি মই ভাবোঁ ভগৱানৰ ওপৰত বিশ্বাস থাকিলে সকলোৰে স্বাস্থ্য পাতি ভয় থাকে ভগৱানৰ ওপৰত ভগৱানৰ পৰা স্বাস্থ্য